তিনিচুকীয়াত টিলিঙা মন্দিৰ আছে টিলিঙা মন্দিৰত বহুত বেলেগ বেলেগ জেগাৰ পৰা মানুহ আহে সেৱা কৰিবলৈ তাত গছত টিলিঙা বান্ধে কিন্তু আজিকালি গছজোপা প্ৰায় মৰিবলৈ মানে মৰি গৈছে সেইবাবে তাত গছজোপাত টিলিঙা আজিকালি বন্ধা বন্ধ কৰি দিছে সকলোৱে সেৱা কৰে তাত আহে শিৱসাগৰত শিৱ দ'লত গা শিৱ মন্দিৰত তাত গাখীৰ দিয়ে গাখীৰ দি নিজৰ মনোভাৱ প্ৰকাশ কৰে মনৰ কামনা বিচাৰে কিবা লাগে কিবা থাকে সকলো ধৰণৰ কথা কয় শিৱ দ'লত প্ৰায় শাওন মাহত শিৱৰাত্ৰী পালন কৰা হৈছিলে তাত বহুতো মানুহ হৈছিলে মেলা আহে বিভিন্ন ধৰণৰ শিৱ ভক্তসকলে আহি তাত পূজা কৰে নিজৰ মনোভাৱ বিচাৰে কামাখ্যা মন্দিৰ গুৱাহাটিত অৱস্থিত গুৱাহাটি কামাখ্যা মন্দিৰত এক পৱিত্ৰ স্থান তাত মানুহক বাৰে গৈ নিজৰ মনোভাৱসমূহ প্ৰকাশ কৰে বিচাৰে নিজৰ মনৰ কামনাসমূহ বিচাৰে তাত সেই পৱিত্ৰ স্থানত আগত মানুহে প্ৰায় পৱিত্ৰ মন লৈয়ে গৈছিলে সকলোবোৰে কিন্তু আজিকালি তাত পৱিত্ৰ মন লৈ তেনেধৰণে নাযায় আজিকালি প্ৰজন্মৰ মানুহবোৰে নিজৰ মনৰ ভাৱটো কেতিয়াও পৱিত্ৰ কৰি তেনেধৰণৰ ভাৱ লৈ নাযায়ে জাষ্ট ফুৰিবলৈ যোৱাৰ নিচিনাকৈ গৈ সোমায়গে সেইবাবে তাৰ আগতে হোৱা নিয়ম সেইবোৰ বন্ধ হৈ গৈছে কামাখ্যা মন্দিৰৰ ৰ্বিভিন্ন ধৰণৰ নীতি নিয়মসমূহ যোনবোৰ আগৰ ধৰণে আগত লোকে ভালদৰে মানি চলিছিলে ভালদৰে পালন কৰিছিলে কিন্তু আজিকালি প্ৰজন্মই সেই নীতি নিয়মসমূহ পালন নকৰে উমানন্দ দ্বীপতো বহুত লোকে গৈ তাতে সেৱা কৰে পূজা কৰে বলি দিয়ে কিন্তু তেওঁলোকৰ সেই মন্দিৰত আশে পাশে থকা একো অনিষ্ট নহয় যিমান পানী হওক যি হওক সকলোবোৰ নিয়মীয়াকৈ আগৰ ধৰণেই চলি আহিছে